অঁ হেল্ল' কোৱা হেল্ল' কোৱা অঁ ভালেই তোমাৰ এই মই এতিয়া ডিউটিত আছোঁ পূৰা ভিৰ লাগি আছে মানুহ চানুহ আহি আছে ডিউটিত আছোঁ কোৱাচোন কিয় ফোন

কাইলৈকে সময় পালে যাম বাৰু এতিয়া মানে বস্তুটো হ'ল কে কেইটা বজাত হয় এতিয়া লগৰ কোনোবা যাব নে আৰু সেইফালে বসন্ত উৎসৱ ফাংচনটো বহুত ডাঙৰ হয় কোনোবা কোন আহিব জুবিন আহিব চাগে চাবাগৈ কিবা হ'ব টাইমটো মই মেকাপ কৰি ল'ম কাইলৈহে

ঠিক আছে উলিয়ালে বাৰু মই গাড়ী লৈ পামগৈ পাৰিম মই যাম ৰাতিপুৱা যদি কাইলৈ ডিউটি নাথাকে পাই যামগৈ ৰাতিপুৱা দছটামানত ঘৰ পাই যামগৈ কেইটা বজাত যাব ভাটি বেলাহে এই মই দছটা বজাত পাই যামগৈ

হ'ব বাৰু মই সেইটো চিন্তা কৰিব নালাগে মই টাইমটো মেকাপ কৰি ল'ম মই কৈ যাম অফিচত আহোঁতে সেইটো চিন্তা কৰিব নালাগে পাওঁতে অকণমান টাইম ল'ব এটা বজাতহে কি অঁ

অঁ ঠিক আছে বাৰু মই সেইটো মই সেইটো টাইমটো মিলাম বাৰু হে মিলাই গাড়ীখন খালীকৈ গ'লে বেয়া লাগিব ন ঠিক আছে হ'ব দিয়া মই জনাই দিম হ'ব দিয়া